মই এজন অসমীয়া মানুহ অসমত থাকি অসমৰ ভাত পানী বায়ু পানী খাই ডাঙৰ দীঘল হৈছোঁ এতিয়া মই আশী বছৰৰ উৰ্দ্ধত থাকোঁ এতিয়ালৈকে অসমৰ অসমীয়া ভাষাটোৰ উ উন্নতি খুব তেনেকুৱা ধৰণৰ হোৱা নাই বুলি ক'লেও ভুল নহয় আৰু হৈছে বুলি ক'লেও ভুল নহয় দুয়োটাই হৈছে কিন্তু অসমীয়া সংস্কৃতি সংস্কৃতি আৰু জাতি বা আমি যদি জীয়াই থাকিব লাগিব অসমীয়া হোৱাটোৰ আকৌ উন্নতি হ'বলৈ বহুত বাকী আছে সেয়েহে মই অসমীয়া মানুহক সজাগতা ৰাখি ভাষাটোৰ উন্নতি সাধন কৰি ৰাজ্যৰ সংস্কৃতিৰ পৰিচয় যাতে বিশ্ব দৰবাৰত আমি আগবঢ়াই নিব পাৰোঁ বা শংকৰদেৱ দামোদৰদেৱ হৰিদেৱ আদি মানুহৰ পৰিচয়বিলাক বাহিৰত দিব পাৰোঁ তাৰ কাৰণে আমি সদায় চেষ্টা কৰিব লাগিব